হেল্ল' হয় মই বিনু গোহাঁই অঁ হেল্ল' সেই কোৱাচোন তুমি হেলন গোহাঁই নহয় জানো তোমাৰ ভইচটো তেনেকুৱা যেন লাগিছে সেইকাৰণে অঁ কোৱাচোন কোৱা কোৱা গোহাঁই অঁ কোৱা কৈ যোৱাচোন অঁ অঁ হয় নেকি অঁ অঁ মই পাৰোঁতে পাৰিম তোমাক যেনেকুৱা সমস্যাবিলাক দূৰ কৰিবলে হ'লেও মোৰ বাৰু মই বোলাক সেইবিলাক কৰিয়ে থাকোঁ এনেকুৱা হয় হয় হয় এই ভাল কথা বাৰু হেৰি নহয় এনেই ঘৰত একো কোনো একো অশান্তি নকৰেতো অঁ হ'ব বাৰু হয় হয় হয় হয় আমাৰ আমি সৰুৰ পৰা ল'ৰা ছোৱালীবিলাক তুলি তালি বৃদ্ধ সময়ত অকমান আমি মানে অইন নহ'লেও মনৰ শান্তি পাব লাগে হয় নহয় বাৰু ঠিক আছে মই তোমাক সহায় সহযোগ কৰি দিম এদিন পাই পাৰিলে মানে মোৰ ঘৰলে আহিবা নেকি বাৰু নহয় এতিয়া শুনা মোৰ ফোনৰ নম্বৰটো পালা নহয় মোলে কোনোবা কোনোবা এদিন নহ'লে মই হ'লেও তোমাৰ সময়ৰ সুবিধা মেলি হেৰি কৰি পেলাই তোমাক মই আমাৰ তালে মাতিম মানে ফোনত পতাতকৈ তোমাক মই মানে ক'ত থ'ম ক'লৈ যাবলে দিম কেনেকে ৰাখিম এইবিলাক ক'লেহে তোমাৰ ভাল লাগিব হয় নহয় বাৰু অঁ বাৰু নালাগে সেইবিলাকৰ বাৰু প্ৰশাসনে সহায় কৰিব নালাগে হয় হয় হয় হয় নালাগে সেইবিলাক নালাগে মই বাৰু সেই সমাজ সেৱা মই কৰোঁৱেই সমাজ সেৱা কৰি মই বহুত ভালো পাওঁ গতিকে তো মই হ'ব মই তুমি একেবাৰে নিশ্চিন্তকে থাকা মই তোমাক সহায় কৰি দিম খালি মাজতে এদিন তুমি মই তুমি কৰিলেও বা মই কৰিলোঁ ফোন আপোনে হৈ তুমি কিবা এডখৰি লৈ হ'লেও আহিবা অকমান দূৰো হৈছে তোমাৰ ঘৰৰ পৰা মোৰ ঘৰলে টকা পইচা কথা চিন্তা নকৰিবা মই বাৰু যি কৰিম কৰিম তোমাক মই খবৰ দিম যেতিয়া তুমি হয়তো গুচি আহিবা মোৰ ওচৰলে অঁ মই অঁ হ'ব হ'ব মই তোমাৰ অঁ হ'ব বাৰু সেইবিলাক তুমি নিজে মনে হেৰিকেই ৰাখিবা নক'বা তোমাক নকওঁ মই নকওঁ মই কিন্তু এইটো উঠি পৰি তোমাক সহায় কৰিমেই মই কথা দিছোঁ খালি কেইটামান দিন সময় লাগিব মই তোমাক দি এই অঁ অঁ হ'ব হ'ব মই এই মই এই জানুৱাৰী মাহতে হয়তো ফাৰ্ষ্টত নতুবা জানুৱাৰী শেষত মই তোমাক একদম ধুনীয়াকে সুবিধা কৰি দিম একো কষ্ট নোপোৱা তেনেকে তোমাৰ নিচিনা বুঢ়ী মানুহ বহুত আছে সেইবিলাকত ভালো পাবা

অঁ হয় হয় মই তোমাক জানো নহয় তুমি সেইফালে হয় হয় হয় মই জানো নহয় তুমি আগতে কিমান ধুনীয়া ধুনীয়া তাঁত বৈছিলা বাৰু এতিয়া বয়সৰ লগে লগে তাঁতখন ন'বলেও তুমি অন্য এক কামো কৰিব পাৰিবা ৰন্ধা বঢ়া কৰিব পাৰা বহুত তোমাৰ হেৰি আছে মই পাইছোঁতো তোমাক তোমাৰ মই কাপোৰ কাপোৰো তোমাৰ কাপোৰো কিনিছোঁ মই হয় হয় হয় অঁ হ'ব বৰ ভাল কৰিলা অঁ আৰু ওচৰত যদিও তেনেকুৱা কোনোবা মানুহ থাকে তেওঁলোককো মোৰ নাম্বাৰটো দি দিবা মই সেইখিনি সহায় কৰিম কেলে আমি মানুহেই নহয় জানো আমি যিকেইদিন পৃথিৱীত থাকোঁ আমাক মানে ভগৱানে জীয়াই ৰাখিব সেইখিনি আমি অলপান মনৰ শান্তিৰে থাকিবলে পালে ভাল লাগে হয় নাই হয় হয় হয় হয় হয় হয় সেইবা তুমি নিশ্চিন্ত থাকা অঁ হয় হয় হয় হয় হয় হয় হয় আজিকালি দিনকালবিলাকো বেলেগ হ'ল আগৰ আগতে আমাৰ নিচিনা আমি মা দেউতাহঁতক ইমান ভক্তি কৰিছিলোঁ শ্ৰদ্ধা কৰিছিলোঁ হয় নহয় বাৰু আজিকালিবিলাকে নকৰে

হয় তাতে বাৰু আমি এইটোও ভাবোঁ যে হয় তেওঁলোকে আজিকালি ব্যস্ত ব্যস্তৰ মাজেদি আমাক চাব নোৱাৰে এইটোও আমি তেওঁলোককো বেছিকে দুখ নিদিওঁ হ'লেও ব্যস্তৰ মাজতো হয় কেতিয়াবা অশান্তি লাগে হয় হয় হয় হয় মই বুজি পাইছোঁ কথাখিনি মানে অতি সোনকালে মই এইটো ব্যৱস্থা কৰি দিম তুমি একো নিশ্চিন্ত থাকা মই খালী ফোনৰ যোগাযোগ

হয় হয় হয় হয় হয় হয় হয় হয় হয় মই পাইছোঁ পাইছোঁ বহুত পাইছোঁ এনেকুৱা ল'ৰা ছোৱালী আছে মানে নিজে ভিতৰত ডাইনিঙত খাই মেলি একদম কুকুৰৰ নিচিনা মাক বা মাক দেউতাকহঁতক দিয়ে এনেকুৱা মই নিজে দেখিছোঁ কাৰণ মই এইবিলাকত ঘূৰি ফুৰোঁ মই দেখিছোঁ দেখিছোঁ এইবিলাক একদম মানে বৰ অতিষ্ঠ হৈ যাওঁ আৰু ক'বলেও একো ভাব ভাষা নাথাকে ক'লেও নুশুনে সেইকাৰণে আমি এই বৃদ্ধ মহিলাসকলক বা পুৰুষসকলক আমি এনেই কৰ্ম সংস্থাপন দিয়াৰ এটা ব্যৱস্থা আছে সেইটো কাৰণে মই তোমাক তুমি একদম নিশ্চিন্ত থাকা মই তোমাক নিমেই মই মোৰ শুনি বেয়া লাগিছে আগতে ইমান মই আমি অহা যোৱা কৰিছিলোঁ লগ পাইছিলোঁ হয় নহয় এতিয়া হয় ভালেমান দিন হ'ল মই তোমাক লগো পোৱা নাই একদম ফোন হয় হয় হয় এতিয়া ভালো লাগিছে তোমাৰ মাতষাৰ শুনি মই ইমান ভাল পাইছোঁ নহয় তুমি একদম নিশ্চিন্ত থাকা এইকেইদিন তুমি একদম হাঁহি মুখে থাকা মই তোমাক মানে আশ্ৰয় দিয়ামেই মই তুমি চিন্তা নকৰিবা দেই এনেই ভাল আৰু চবৰে এনেই ভালেই অঁ ভালে তাতে তুমি তুমিতো এৰী সূতা কাটিও বহুত ভাল পাইছিলা হয় নহয় অঁ হয় মই জানোঁ নহয় মই জানোঁ হয় হয় হয় হয় হয় হয় হয় হ'ব অঁ হ'ব হ'ব দেই একেবাৰে নিশ্চিন্ত থাকা বৰ ভাল পালোঁ অঁ হ'ব হ'ব বৰ ভাল পালোঁ হ'ব দিয়া